সুলভ পৰিভ্ৰমণৰ অভাৱে আজিকালি যুগত অনেকখিনি প্ৰভাৱিত কৰিছে যেনে স্বাস্থ্যৰ ক্ষেত্ৰত ধৰি লওক এজন ৰোগীক যদি চিকিৎচালয় নিবলগীয়া হয় গাড়ী ভাড়া যদি বহুতো হয় তেখেতৰ চিকিৎসা সেৱাৰ পৰা বহুত বঞ্চিত হ'বলগীয়া হয় দৰৱ পাতি কিনাৰ পৰা ধৰি ডক্টৰৰ খৰচলৈকে বহুতো চিকিৎচালয় নিয়াৰ পিছত বহুতো খৰচ উপলব্ধ হয় কিন্তু তাৰ আগতে যদি গাড়ী ভাড়া অতি বেছি হয় অধিক হয় সেই মানুহ ঘৰৰ বহুত সমস্যা ভোগ কৰিবলগীয়া হয় কাৰণ সেই ৰোগীজনৰ লগতে পইচা খৰচ কৰিব নে পৰিবহণ সুলভ মূল্য অভাৱত পৰিবহণত পইচা দিব কোনটোত দিব ঠিক তেনেকৈ শিক্ষাৰ ক্ষেত্ৰত স্কুল কলেজলৈ যোৱা শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলে আজিকালি পঢ়িবলৈ বহুত পইচা দৰকাৰ হয় এডমিশ্যনেই হওক ফৰ্ম ফিলাপেই হওক কিতাপ কিনায়ে হওক বা ইউনিফৰ্ম কিনাতেই হওক বহুতো খৰচ হয় কিন্তু তাৰ বিনিময়ত যদি সদায় গাড়ীত যদি অহা যোৱা কৰিবলগীয়া হয় গাড়ী যদি দাম বাঢ়ি যায় তেওঁলোকে হা সেইখিনি ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হয় ঠিক তেনেকৈ এজন নিবনুৱা শিক্ষিত নিবনুৱাই এটা ইণ্টাৰভিউ যদি দিবলৈ যাবলগীয়া হয় কোনোবা এটা তাৰিখত হাঁ বহুত দূৰণি জেগাত কিন্তু কিছুমান শিক্ষাত নিবনুৱাই গাড়ী ভাড়াৰ

হা যাব নোৱাৰাৰ ক্ষেত্ৰত সেই ইণ্টাৰভিউটোৰ পৰা বঞ্চিত হ'বলগীয়া হয় ঠিক তেনেকৈয়ে স্বাস্থ্যৰ ক্ষেত্ৰতো এক এজন ৰোগীক এখন ডিষ্ট্ৰিক্টৰ পৰা ইখন ডিষ্ট্ৰিক্টলৈ নিবলৈ যদিহে গাড়ী ভাড়া যদি দাম হয় গতিকে সেই উন্নত মানৰ চিকিৎসা সেই ৰোগীজনে নাপায় তাৰ ফলত হয়তো ৰোগীজনৰ মৃত্যু হ'ব পাৰে ঠিক তেনেকুৱা মানে বহুতখিনি প্ৰভাৱিত কৰিছে সুলভ মূল্যৰ পৰিবহণৰ অভাৱৰ ক্ষেত্ৰত